মই ব্যৱসায় কৰিবৰ বাবে সহায় হিচাপে চৰকাৰী প্ৰতিষ্ঠানৰপৰা পঁচিছ হাজাৰ টকা এটা লোন ল'লোঁ লোন পাইছিলোঁ তিন টকাৰ সুদত বাকী এটা ব্যক্তিগত প্ৰতিষ্ঠান ইডুকেশ্যনৰ ওপৰত এটা অনলাইন কচিং কৰিবলৈ আবেদন কৰিছিলোঁ কিন্তু বয়স কম হোৱাৰ বাবে মই নাপালোঁ বাকী পঁচিছ হাজাৰ চৰকাৰী ঋণটোক ঋণটোৰ জৰিয়তে মই এখন সৰুকৈ ছাগলী ফাৰ্ম খুলিলোঁ আৰু ঋণো মাৰিলোঁ এতিয়া মই ফাৰ্মখনত ভালকৈ চলি আছোঁ দুই এজনক সংস্থাপনো দিছোঁ আৰু তাকে দেখি আন দহজনেও মোৰ নিচিনা কাম কৰিবলৈ আগবাঢ়ি আহিছে